সৰুৰ পৰা কিতাপ পঢ়াৰ অভ্যাস থকাৰ কাৰণেই মই ৰসৰাজ বেজবৰুৱাৰ দেৱৰ লিটিকাই নামৰ কিতাপখন পঢ়াৰ সুবিধা সুবিধা পাইছিলোঁ আৰু

মালিকৰ সাতজন লিটিকাই আছিল এই সাতজন লিটিকাই বিভিন্ন সময়ত বিভিন্ন আচৰণত তেওঁলোক হাঁহি উঠাৰ খোৰাক যোগাইছিল উদাহৰণস্বৰূপে লিটিকাইকেইটাই মালিকৰ পথাৰত ধান কাটি আনি মালিকনীক সুধিছিল ক'ত ধানখিনি থ'ব মালিকনীয়ে কৈছিল তহঁতৰ যদি থ'বলৈ জাগা নাই তেতিয়াহ'লে মোৰ মূৰৰ ওপৰতে থ'বি আৰু লিটিকাইকেইটাই মালিকনীৰ মূৰৰ ওপৰতে দাঙৰিকেইটা পৰা পাছত কি অৱস্থা হ'ল মই নকলেও হ'ব তাৰ বাহিৰেও দূৰ্গেশ্বৰ বৰঠাকুৰদেৱৰ ৰেডিঅ'ত ক্ষন্তেকীয়া আমোদ দিব পৰা এটা অনুষ্ঠান আছিল নোকোৱাই ভাল আৰু এই সেই নোকোৱাই ভাল আলোচনীখনৰ কিতাপ আকাৰে প্ৰচাৰ হৈছিল আৰু কিতাপ সেই কিতাপখনো মই পঢ়াৰ সৌ সৌভাগ্য হৈছিল আৰু তাত প্ৰতিটো নোকোৱাই ভালৰ কি ধৰণে হাঁহিৰ খোৰাক যোগাইছিল সকলোৱে জানে